হাঁহ কুকুৰা পালনৰ প্ৰধানভাৱে জাত বাছনি কৰা প্ৰধানভাৱে দুটা ক্ষেত্ৰত গুৰুত্ব দিব লাগে যেনে ধৰক হাঁহ হওক বা কুকুৰাই হওক বছৰেকত কণী কিমান দিয়ে আৰু কেইবাৰ কেইবাৰ দিয়ে তাৰ পাছতে হৈছে ইয়াৰ ওজন কিমানলৈকে হয় জাত হিচাপে ক'বলৈ গ'লে যদি কুকুৰা এজনী কুকুৰাই বছৰেকত চাৰিবাৰকৈ কণী দিয়ে এবাৰত কমেও যদি ত্ৰিছটাকৈ কণী দিয়ে ত্ৰিছটাকৈ কণী দিয়ে তেতিয়া অলপ ভাল জাত বুলি ভবা হয় যদি তাতকৈ কম কণী দিয়েটো ভাল জাত বুলি কাৰণ আমি কুকুৰা হওক হাঁহে হওক পুহিবৰ কাৰণে যিমানখিনি কষ্ট কৰোঁ যিমানখিনি দানা খোৱাাওঁ বা আহাৰ খোৱাওঁ তাৰ তুলনাত কণী কিমান দিব বা তাৰ ওজন মাংস আমি কিমান পাম যদি আমি ব্যৱসায় হিচাপে লওঁ তেতিয়াতো সদায়টো দুটা কথা মন দিবই লাগিব প্ৰথম কথা হ'ল কুকুুৰাৰ জাত হওক হাঁহৰ জাতটো ভাল হ'ব লাগিব মানে কুকুৰাজনী জাত ভাল হ'লে আমি তাৰপৰা উৎপাদন ভাল পাম কণী যদি বছৰেকত চাৰিবাৰকৈ দিয়ে কমেও ত্ৰিছটাকৈ দিয়ে তেতিয়া ইয়াৰ উৎপাদন ভাল বুলি আমি ক'ব পাৰিম হাঁহৰ ক্ষেত্ৰটো একেই হাঁহজনী কণী হাঁহে বাৰু বছৰেকত এনেই আমাৰ লোকেল কুকুৰা হাঁহবিলাকে বছৰেকত এবাৰেই কণী দিয়ে বুলি জানো মাঘ ফাগুণ মাহত কিন্তু কিছুমান জাত ভাল হাঁহে কমেও দুই তিনিমাহ একেৰাহে কণী দি থাকে এনেকুৱা আঘোণ আঘোণ মান পুহ মানৰ পৰা কণী দিবলৈ আৰম্ভ কৰে কিছুমানে অঁ দুই তিনিমাহ কণী দিয়ে কিছুমান এৰা ধৰাকৈ কিছুমানে কিন্তু কম কণী দিয়ে তাত আমি চাব লাগিব কোনজনী হাঁহে মানে বেছি কণী উৎপাদন কৰিছে এনেওটো কিছুমান হাঁহে অঁ ফাগুণ ফাগুণ চ'ত জেঠত উমনি বহে কিন্তু কিছুমান হাঁহে একদম মানে বহাগ মানলৈকে কণী পাৰি থাকে তেতিয়া জেঠত উমনি বহে ভাল জাত বুলি ক'বলৈ গ'লে সেইটোৱে চাব লাগিব কিমান কণী দিয়ে বছৰেকত আৰু কিমান মানে জাত ভাল বুলি ক'বলৈ হ'লে অকল কণী দিয়াটোৱে নহ'ব হাঁহজনীৰ কিছুমান হাঁহৰ মানে চাইজটো এই ৱেটটো বহুত বেছি হয় কিছুমান হাঁহ অলপ সৰু জাতৰ হয় কিছুমান ডাঙৰ জাতৰ হয় ডাঙৰ জাতৰ হাঁহ হ'ব লাগিব আৰু কণীটো বেছি দিয়া হ'ব লাগিব তেনেকুৱা হাঁহ হ'লে আমাৰ যিবিলাকে হাঁহ পালন কৰোঁ বা কুকুৰা পালন কৰোঁ সেইবিলাকো অলপ লাভ হয় কাৰণ কষ্ট বহুত কৰিব লাগে দানা দানা পানী খুওৱাৰ পৰা আদি কৰি বহুত খিনি কৰিবলগা হয় হাঁহ পোৱালি পালনত কুকুৰা পোৱালিতকৈ হাঁহ পোৱালি মানে লালন পালন কৰাতো অলপ কষ্ট হয় হাঁহ পোৱালি অলপ বচাবৰ কাৰণে অসুবিধা হয় হাঁহ পোৱালিক খুব ভালদৰে চোৱা চিতা কৰিবলগা হয় নহ'লে সিহঁতি খুব সোনকালে মৰি যোৱা মৰি যোৱা মানে হেৰি থাকে চান্স থাকে সেইকাৰণে কুকুৰাতকৈ হাঁহ পোৱালি আমি বেছি ভালদৰে চাব লগা হয় সিহঁতক দানা পানী খোৱাব খোৱাব লগা হয় আৰু